অ' দাদা মই ডিগবৈ কলেজ যাবলৈ লৈছোঁ আপুনি এইফালে ডিগবৈ ফালে ৰাস্তা চাৰিআলি ফালে যাওঁতে ৰাস্তা যিটো পায় সেইটোটো মই যাওঁতে আধা ঘণ্টা বা পঞ্চল্লিচ মিনিট লাগে এতিয়াটো ৰাস্তাটো বনাই আছে ন এই ৰাস্তাটো বনাই থকা কাৰণে আমি এতিয়া বৰবিল হৈ যাব লাগিব সেইফালেদি গ'লে আপুনি কিমান সময়ত পোৱাবগৈ মই টাইমত পাম নে নাপাম মই ডিগবৈ কলেজত এটা কাম আছে অফিচত আপুনি যদি তাত মোক বিশ মিনিটৰ ভিতৰত পোৱাবগৈ পাৰে বা খুব বেছি বা আধা ঘণ্টা ভিতৰত পোৱাবগৈ পাৰে মই তেতিয়া আপোনাৰ লগত যাব পাৰিম নহ'লে মোৰ অসুবিধা হ'ব দাদা নহ'লে আপুনি বেলেগ শ্বৰ্টকাট কিবা ৰাস্তা আছে নেকি আপুনি সেইফালে কাবাক সুধিও চাওকচোন তেতিয়া মোৰ সুবিধা হ'ব নহ'লে আপুনি কিবা ব্যৱস্থা কৰিব পাৰিব নেকি আৰু মোৰ পিছত তাৰমানে টাইমত পাবগৈ লাগিব মোৰ বহুত জৰুৰী কাম আছিলে এইটো ডিগবৈ কলেজত